যুৱকসকলৰ নিবনুৱা অৱস্থাৰ বিষয়ে মই ভাবোঁ যে বৰ্তমান অসমত নিবনুৱা সমস্যা বহুত বেছি বৃদ্ধি পাইছে কিন্তু যুৱকসকলে কেৱল চাকৰি চৰকাৰী চাকৰিৰ বাবে আশা কৰি নাথাকি যদি স্বাধীনভাৱে বা নিজাববীয়াকৈ কিছুমান ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে অসমৰ যুৱকসকলৰ নিবনুৱা অৱস্থা পঞ্চাছ শতাংশই কমি যাব বুলি মোৰ বিশ্বাস চৰকাৰে চাকৰিৰ ব্যৱস্থা কৰিছে কিন্তু বৰ্তমান নিবনুৱা যুৱক অসমত ইমানেই বেছি যে প্ৰত্যেককে চাকৰি দিয়াতো কেতিয়াও সম্ভৱ নহয় গতিকে চৰকাৰে চাকৰি সৃষ্টিহে কৰিব পাৰে বিভিন্ন স্তৰত উচ্চ শিক্ষিত কিছুমান বহুত বেছি উচ্চ শিক্ষিত যুৱক থাকে কিছুমান তাতকৈ কম শিক্ষিত কিছুমান একেবাৰে কম শিক্ষিত গতিকে শিক্ষাৰ স্তৰ চাই চাই বিভিন্ন কোম্পানী বা চৰকাৰে এনেকুৱা কিছুমান কোম্পানী ব্যৱস্থা কৰিব পাৰে য'ত স্তৰ চাই চাই শিক্ষিত স্তৰ অনুসৰি তেওঁলোকে চাকৰি লাভ কৰিব পাৰে